মই ৰাতি চৰাই চাব মোৰ ইচ্ছা আছিল মই মানে ৰাতি চৰাই চাব ৰাতি আৰু তেনেকুৱাতো চৰাই বিশেষ আকাশত নোলায় গছ গছনিত ৰাতি ৰাতিৰ চৰাই ওলাই মাথোঁ ফেঁচা ফেঁচা চৰাই বুলি কয় ফেঁচাই যে সেই কুউ কুউ কৰি কান্দে তাৰ পিছত মানে এটা বেয়াকৈ কান্দে নিউ নিউ কৰি কান্দে আমি সেইটো মাত মাতিলে আমি ভয় খাওঁ মানে বেয়া মানুহৰ অমংগল কিবা এটা বেয়া বিপদ নোহোৱা বুলিয়ে আমি ভাবোঁ সেই চৰাইটো আমি দেখিবৰ কাৰণে ৰাতি মানে আমাৰ গছত পৰে পৰি পৰি কান্দে কুউ কুউ বুলি কান্দে আমি সেই চৰাইটো দেখোঁ কিন্তু সেই চৰাইটো এনেকুৱা মানে ডাঙৰ চৰাই ক'লা চৰাই মানে কিছুমান পখৰা পখৰ কিছুমান বগা বগাটো মানে আমি লক্ষী ফেঁচা বুলি কওঁ কিন্তু বগা চৰাইটো আজিকালি দেখা ন কমেই যায় এনেকৈ মানে দেখা নাযায় কিন্তু এই ক'লাটোৱে বেছি দেখা যায় আকাশত উৰি উৰি মানে গছত পৰে ডাঙৰ ডাঙৰ গছত পৰে তাহঁতে মানে ৰাতি ৰাতিহে দেখা পায় ৰাতি মানে ফল পোকৰ সিহঁতে মানে যি আছে গছত সেইবিলাক খাই ফুৰে আৰু মানে এনেকে কান্দি ফুৰে আৰু মানে সিহঁতে মানে ৰাতি সি সিহঁতে দেখা পায় দিনততো সিহঁতে দেখা নাপায় দিনত সিহঁতে ঘৰ ভিতৰত মানে চুকত মানে সিহঁতৰ বাঁহত থাকে সিহঁতৰ মানে গছৰ খোৰোং সিহঁতৰ বাঁহ আছে সেই বাঁহতেই সোমাই থাকে কিন্তু বাঁহৰপৰা নোলায় সিহঁতে দেখা নাপায় আৰু মানে ৰাতি হ'লে সিহঁতে মানে উৰে সেই আৰু মানে সেই ফেঁচা চৰাই উৰে ৰাতি আৰু মানে বাদুলি বুলি কয় বাদুলি মানে সেই মহ ছহবিলাক খায় পোক পৰুৱা খাই বাদুলি বাদুলি মানে মানে এনেকুৱা বাদুলি মানে তাহঁতৰ পাখি দুখন বহুত দীঘল দীঘল আৰু সিহঁতক মানে মই বৰ খুবেই ভয় লগা মানে বাদুলি বাদুলিটোক মই খুবেই ভয় খাওঁ তাৰমানে সিহঁতে আহিলে মানে ঘৰৰ ভিতৰত সোমালে পোক পতংগগিলে মানে মহ ছহবিলাক খায় আৰু সিহঁতে মানে গাঁত পৰিলে মানে আঠা জাতীয় এটা বস্তু মানে খামুচি ধৰা নিচিনা ভয় লাগে আৰু দেখিলে সিহঁতে আহিলে আৰু সিহঁতে বেছি নাহে এনেকৈ ঘৰৰ ভিতৰত মানে বাহিৰতে মানে পোক পতংগ খাই উৰি যায় কিন্তু বাদুলি মানে গছৰ সিহঁতেও গছৰ ফল চল খায় আৰু মানে ফেঁচায়েও খায় আৰু ফেঁচাটো মানে এনেকুৱা মানে উৰি উৰি উৰি উৰি মানে মানে গছৰটো ফল খায়ো আৰু ইফালে মানে সিহঁতে মানে এনেকৈ কান্দে কেতিয়াবা মানে বেয়াকৈ কান্দে বেয়াও লাগে মানে কান্দিলে গছত ডালত পৰি কান্দিলে তেতিয়া আৰু আমি কি কৰোঁ মানে খেদি দিওঁ খেদি দিওঁ সেনেকৈ কান্দিলে খেদি দিওঁ আৰু যেতিয়া মানে নাকান্দে সেনেকৈ নাকান্দে তেতিয়া মানে আমি চায়য়ে থাকোঁ মানে ভাল লাগে সিহঁতৰ মানে চকুবিলাক লাইটৰ পোহৰত একদম মানে জ্বলি জ্বলি থাকে আমি মানে টচ মাৰি মাৰি সিহঁতক মানে চাই থাকোঁ গছত পৰে মই আমাৰ ওচৰৰ মানে মোৰ লেচু গছ আছে সেই লেচু গছৰ মানে তাহঁতে আহি পৰি পৰি মানে লেচু খাই থাকে মই মানে সিহঁতক মানে খেদি মানে দিবও মানে বেয়া লাগে খাব আহে ৰাতি খাওক খাবই দিওঁ কেইটা খাব খাওক খাবই দিওঁ খাই যাওক তাৰ পিছত সেনেকৈ কিছুমান মানে কল কল কল খায় সিহঁতে মানে পকা কল খায় আৰু মানে গছৰ সেই যে অমিতা গছৰ অমিতা খায় ৰাতি সিহঁতে সেনেকৈ খাই খায়য়ে মানে সিহঁতে মানে উৰি ফুৰে ভাল লাগে মই ফেঁচা চৰাইক মই বহুত ভাল পাওঁ দেখিব তাহঁতৰ নাক নাকটো একেবাৰে মানে ফেঁচা নাকটো তাহাঁতৰ ফেঁচা মুখখন মানে চকু দুটা ডাঙৰ ডাঙৰ মানে মুখখন গোল গোল আকাৰৰ মানে ভাল লাগে দেখিব ভাল লাগে ক'লা কিন্তু সিহঁতৰ আৰু কি সেই আৰু মাতটোৱে অলপমান কেতিয়াবা মানে তাহঁতে মানে নিউ নিউকৈ মাতিলে মানে বহুত বেয়া লাগে তেতিয়া মানে খেদি দিওঁ আৰু যেতিয়া মানে নামাতে তেতিয়া মানে সিহঁতক আৰু আমি গছত পৰি থাকিব আৰু মানে ভাল লাগে আৰু চাই থাকোঁ টচ মাৰি মাৰি আমি ৰাতি দেখাও নাপাওঁ সিহঁতক মানে দেখিবৰ কাৰণে ইচ্ছা যায় ক'ত দেখা পাম তাৰ পিছত এনেকৈ গছত আহিলে পৰিলে আমি চাই সিহঁতক ভালপাওঁ সেনেকৈ চাই থাকোঁ মানে বহুত ভালপাওঁ মই আৰু চৰাই চাই মানে বহুত মানে মানে ৰাতিৰ আকাশৰ মানে মানে চৰাই উৰি আহিলে মই ভালেই লাগে সিহঁতক মই চাই থাকোঁ ক'ত পৰে ক'ত পৰে মানে গছতে পৰে সিহঁতে মই সেইদৰে ঘৰৰ ওচৰত ক'তো সিহঁতে মানে নপৰে গছতে পৰে ডাঙৰ ডাঙৰ গছত পৰে সিহঁতে মানে গছৰ ফল চল খাই সেনেকৈ উৰি থাকে আৰু সিহঁতে মানে ফেঁচা চৰাইৰ মানে এনেকুৱা মানে কি আছে এটা বৈশিষ্ট্য তাহাঁঁতে মানে পোৱালি যেতিয়া মানে সিহঁতে কণী পাৰে কণী পাৰিলে সিহঁতে মানে মানে আমি মানে যেনেকৈ দিওঁ সিহঁতেও মানে সেনেকৈ দিয়ে দি দিয়ে কণী পাৰিলে তেতিয়া আৰম ভাবোঁ এই মানে ফেঁচাই কণী পাৰিছে দি আছে মানে সিহঁতে মানে কণী পাতিলে মানে দিনত দিয়ে সিহঁতে ক'ত থাকে গছত থাকে গছতে দি জোক দি থাকে দেখা নাযায় মানে গা মানে গছৰ খোৰোংত সোমাই থাকে ভিতৰত সোমাই থাকে তেনেকৈ দেখা নাযায় কিন্তু ৰাতি হ'লে আৰু সিহঁতে মানে ওলায় আৰু ওলাই ওলাই ফল পোকবোৰ খাই উৰি উৰি থাকে ভাল লাগে বহুত এনেকৈ উৰি উৰি থাকে বহুত ভাল লাগে